হেল্ল' গগৈ ৰেষ্টুৰেণ্ট হয়নে অঁ আপোনালোকৰ তাৰপৰা মই এটা খাদ্য অৰ্ডাৰ কৰিছিলো এবিধ কিন্তু আপোনালোকৰ ল'ৰাটোৱে মই যিটো অৰ্ডাৰ কৰিছিলো সেইমতে দিয়াহি নাই দিলেহি ম মই দিছিলো ৰুটি মাংস সি দিলেহি চাওমিন এনেকৈ কৰিলে কেনেকৈ হ'ব মই অৰ্ডাৰ দিয়ামতে বস্তুটো দিবহি লাগে আপোনালোকে এনেকৈ অৰ্ডাৰৰ বস্তু নিদি বেলেগ বস্তু দিছে এইটো কথাটো ভাল হোৱা নাই সেইকাৰণে আপুনি এটা কাম কৰক অতি সোনকালে এই খাদ্যবিধ বদলাই মোলৈ পঠিয়াই দিয়ক হ'ব দিয়ক